মই আজি দুদিনৰ আগতে ৰেডমি থ্ৰি যে এটা মোবাইল কিনিছিলোঁ মোবাইলটো চলাই ইমান বেয়া পোৱা নাই পিকচাৰ ভাল বাকী লোকেশ্যনো ভাল পাইছোঁ বাকী বেটাৰী চাৰ্জো ঠিক আছে কোনো হেঙো মৰা নাই বৰ্তমান চলাই ভালেই লাগিছে